হয় মই ভাবো যে পুৰণি প্ৰজন্মসমূহতকৈ আজি এই নতুন প্ৰজন্মসমূহৰ ধাৰ্মিক বিলাক সম্পূৰ্ণ সলনি কাৰণ এতিয়া আমাৰ আই মাহঁতৰ আইতা ককা আজো আইতা দিনত যিখিনি মানে পূজা পাতল কৰা নীতি নিয়ম সেইখিনিলৈ চাই এতিয়া আমাৰ দিনত নীতি নিয়মখিনি সম্পূৰ্ণ বেলেগ কাৰণ এতিয়া আগৰ দিনত মাহেকীয়া হ'লে মহিলা এজনী মাহেকীয়া হ'লে যিখিনি মানে নীতি নিয়মত থকা হয় তিনি চাৰিদিন ধৰি একো নুচুৱে পাকঘৰত নোসোমায় বনাব নিদিয়ে ক'তো তেনেকৈ নাযায় কিন্তু আজিকালি দিনত সেই মহিলাজনীয়ে তিনি দিনলৈকেতো ঘৰত সোমাই থাকিব নোৱাৰে এতিয়া অকলশৰীয়া ঘৰত মহিলাজনী ল'ৰা ছোৱালীগিটাক বনাই খুৱাব লাগিবই হাজবেণ্ডজনক দিবই লাগিব তেওঁ কামলৈ তেওঁ কামলৈ ওলাই যায় তিনি দিন ধৰি ঘৰত সোমাই থাকিব নোৱাৰে তেনেকৈ মানে আগৰ দিনৰ মাহেকীয়াবিলাক যেনেকৈ মনা হয় তেনেকৈ আজিকালি মনা নহয় আকৌ ধৰি লওক এতিয়া নদী পাৰ নহয় কুঁৱা চুব নিদিয়ে আগৰ দিনত মাহেকীয়া হ'লে আজিকালিতো চব কৰিব পাৰি এতিয়া বিয়া বাৰুৰ ক্ষেত্ৰত চাওক বিয়া বাৰুৰ ক্ষেত্ৰত আগৰ দিনত ধুনীয়াকৈ চোৱাই মেলি জোৰোণ চোৰোণ দি ধুনীয়াকৈ নীতি নিয়মত বিয়া এখন পাতে কিন্তু আজিকালি দিনত এতিয়া মেহেণ্ডী চংগীত এনেকৈ ধৰি কেইবাটাৰো প্ৰ'গ্ৰেম কৰি পেলাই বিয়াখন পাতে তেনেকৈ আমাৰ অসমীয়া সংস্কৃতিতো সেইখিনি নহয় আমি এতিয়া সেইখিনি আধুনিকতাত কৰিবলৈ লৈছোঁ আমি এতিয়া আমাৰেই এতিয়া আমাৰ মানে বহুতখিনি সলনি হৈছে আগৰ দিনৰ অৰ মানে ধাৰ্মিকবিলাকতকৈ আজিকালি ধাৰ্মিকৰ হেৰিবিলাক বহুত সলনি হ'ল মই ভাবোঁ